মোৰ গৃহ চহৰৰ আটাইতকৈ প্ৰিয় বস্তুটোৱেই হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা স্থান সেই বটদ্ৰৱা স্থানত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে অসমৰ একমাত্ৰ অসমৰ বুলি ক'লে ভুল হ'ব গোটেই পৃথিৱীৰ একমাত্ৰ তীৰ্থস্থান হৈছে আমাৰ গুৰুজনাৰ তীৰ্থস্থান হৈছে বটদ্ৰৱা থান আৰু এ নগাঁও নগাঁওখন বহুত দেখি মই আমাৰ চহৰখন দেখিবলৈ বহুত ধুনীয়া হয় চহৰৰ মানুহবিলাক ভাল আৰু যিকোনো বস্তুৱেই ধুনীয়া হয় আমাৰ আৰু প্ৰিয় বস্তু বহুতো ভাল শাক পাচলি কাপোৰ কানি আদি প্ৰিয় বস্তুবিলাক কিনিবলৈ পোৱা যায় চহৰ অঞ্চল অ এই গ্ৰাম অঞ্চলৰ পৰা অহা বহুতো ধুনীয়া বস্তুবিলাক বয় বস্তুবিলাক কেতিয়াবা বজাৰলৈ গ'লে পোৱা যায় আৰু বহুতো আকৰ্ষণীয় বস্তু চহৰলৈ গ'লে প্ৰিয় চহৰখনলৈ গ'লে কিনিব পৰা যায় আৰু দুই নম্বৰটো হৈছে মৃত্যুঞ্জয় মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰটো নগাঁৱতে অৱস্থিত হয় ইয়াতো ভিন্ন প্ৰান্তৰৰ মানুহ আহে এছিয়া মহাদেশৰ ভিতৰতো সৰ্ববৃহৎ মন্দিৰ হৈছে এই মিত মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ অৱস্থিত নগাঁৱৰ অৱস্থিত ইয়াতো বহুত প্ৰিয় বুলি ভাবোঁ এনেকৈ সামৰিছোঁ